মই কেইদিনমানৰ আগতে আপোনালোক এজেঞ্চীৰে এখন গাড়ীত ভ্ৰমণ কৰিছিলোঁ ভ্ৰমণ কৰোঁতে মোৰ ড্ৰাইভাৰজনৰ ব্যৱহাৰ পাতি খুবেই ভাল লাগিলে সেইবাবে মই আপোনালোকৰ সেই গাড়ীখনকে আকৌ ভ্ৰমণৰ বাবে বুকিং কৰিব বিচাৰোঁ তাৰ বাবে মোক আপোনালোকে ড্ৰাইভাৰজনৰ ফোন নম্বৰটো আৰু নামটো প্ৰেৰণ কৰিব পাৰিব নেকি